পাঁচ ডিচেম্বৰ দুই হাজাৰ চন পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিশ চন দুই জুলাই দুই হাজাৰ আঠ পোন্ধৰ চেপ্তেম্বৰ দুই হাজাৰ বাইশ সোতৰ এপ্ৰিল দুই হাজাৰ তেইশ